হেল্ল' অঁ কনকলতা বাইদেউ হেৰি এই আমাৰ ওচৰৰ স্কুলখন যে স্বৰ্ণজ্যোতি স্কুলত এইটো কি খেল ধেমালি হৈ গ'ল তাৰপৰা আজি মুকলি মিটিং আছে আমি মুকলি মিটিঙলৈ দুইজনী যামচোন আপুনি সময় দিব পাৰিব নাই বাৰু আমি ইঘাৰটামান বজাত যাম অঁ আমাৰ সেই কৃষ্ণমণিয়েও সেই তাত এইবাৰ পুৰস্কাৰ বহুত পাইছে চিত্ৰাংকণত পাইছে ডেন্সত পাইছে তাৰপিছত আৰু আমাৰ সেই বাৰ্লিনা যে সেই গানত তাই বহুতখিনি পুৰস্কাৰ পাইছে তাৰপৰা আজি যোনখিনিয়ে মানে ফাৰ্ষ্ট পুৰস্কাৰ পাইছে ডান্স কিবাকিবি কবিতা আবৃতি কিবা সেইবিলাক মুকলি মিটিঙত চব কৰিবলৈ দিব তাৰপৰা আমি দুইজনী যামচোন আজি অঁ অঁ মই খেল ধেমালি কেইদিনা যাব নোৱাৰিলোঁ সেই ধান কাটি থাকিলোঁ যে তাৰপৰা আজি সেই ধান নাকাটো আৰু বোলো হেৰি মুকলি মিটিঙলৈ যাম তাৰপিছত আৰু অঁ অঁ আৰু নগ'লেও বেয়া হ'ব তাৰমানে কি অভিভাৱকসকলক যাবলৈ কৈছিলে মুকলি মিটিঙত থাকিব কৈছিলে যে আজিকালি অভিভাৱকবিলাক যাবই লাগে এতিয়া মই অকলে অকলীয়াকৈ যাব বেয়া পোৱা কাৰণে আপোনাক লগ ধৰিছোঁ

অঁ অঁ মোৰ অলপ কিবা কাম আছে কৰি লওঁ এইখিনি কৰি মেলি আজৰি হৈ পিনে আপোনালৈ কল কৰিম আপুনি ওলাই আহিব দেই ঠিক আছে হ'ব ৰাখিছোঁ হ'ব